চিকিৎসালয়ৰ ক্ষেত্ৰত মই বিশেষকৈ যিবোৰ চিকিৎসালয় দেখিছোঁ বা যিকেইখন চিকিৎসালয়লৈ গৈছোঁ সেই চিকিৎসালয় ক্ষেত্ৰত যদি আমি চৰকাৰী চিকিৎসালয়ৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে চৰকাৰী চৰকাৰী চিকিৎসালয়ৰ কিছুমান ভাল আৰু কিছুমান বেয়া দিশো আছে যদি চৰকাৰী চিকিৎসালয়ৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে তাত এটা ভিৰ অৰ্থাৎ মানুহৰ এটা দীঘলীয়া শাৰী কেতিয়াবা কেতিয়াবা দেখিবলৈ পোৱা যায় বিশেষকৈ কিছুমান দিনত দেখিবলৈ পোৱা যায় আৰু উপযুক্ত পৰিমাণৰ কিছুমান বস্তু হয়তো কিছুমান চিকিৎসালয়ত নেথাকেও আৰু তাৰবাবে বিভিন্ন ধৰণৰ বাহিৰত গৈ মেলি এটা চিকিৎসা সেইবোৰ প্ৰয়োজনীয় যিবিলাক চেকাপ কৰিবলগীয়া হয় তাৰবাবে বাহিৰলৈ যাবলগীয়া হয় আৰু তাত অলপ ব্যয়বহুল হয় আৰু বিশেষকৈ যদি অন্য়ান্য ব্যক্তিগত যদি আমি চিকিৎসালয়ৰ কথা ক'বলৈ যাওঁ তাত প্ৰত্যেকটো বস্তু যিহেতু আমি কিনিবলগীয়া হয় আৰু তাত ফ্ৰি ব্যৱস্থাটো বিশেষকৈ নাথাকে গতিকে তাত সেই চিকিৎসালয়ৰ চিকিৎসাৰ ব্যয়টো বেছি হয় কিন্তু তাত এটা এটাই তাৰ এটা গু ভাল গুণ আছে যে সেই চিকিৎসালয়সমূহত আপোনাৰ বেমাৰটো সোনকালে ভাল হয় আৰু চৰকাৰী চিকিৎসালয়সমূহত এটা বেয়া দিশ আছে যে তাত কিছুমান প্ৰছেচ অলপ দেৰি হয় আৰু দেৰি হোৱাৰ লগে লগে সেই চিকিৎসালয়সমূহত বেমাৰীজনে বিভিন্ন ধৰণৰ কষ্টৰ সন্মুখীন হ'বলগীয়া হয় গতিকে মই কিছুমা এবাৰ সেই চিকিৎসালয়ত যেতিয়া ব্যক্তিগত চিকিৎসালয়খনত গৈছিলোঁ তাত বিশেষকৈ বিভিন্ন যিকোনো বস্তু অৰ্থাৎ ৰুম ভাড়াটোৰ ৰুমভাড়াৰ পৰা ধৰি বিভিন্ন ধৰণৰ থকা মেলা লৈকে বিভিন্ন দৰৱ পাতিৰ ক্ষেত্ৰত সকলোখিনিত পইচা দিবলগীয়া হয় বা বিভিন্ন ধৰণৰ বহুত দাম পৰে গতিকে এই ক্ষেত্ৰত সাধাৰণ মানুহৰ ক্ষেত্ৰত সেইসমূহ ব্যয় কৰাটো অলপ অসম্ভৱ কথা হয় আৰু বিশেষকৈ কিছুমান এনেকুৱা চিকিৎসালয় আছে য'ত ডক্টৰ বা নাৰ্ছৰ যি যিদৰে তেওঁলোকৰ ব্যৱহাৰ পাব লাগে সেই ব্যৱহাৰটো পোৱা নাযায় গতিকে এই ক্ষেত্ৰত অলপ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় কিন্তু বৰ্তমান যিসময়ত আমি বৰ্তমান সময়ত সেইখিনি চৰকাৰখনে অলপ গুৰুত্ব দিছে আৰু এই ক্ষেত্ৰত অলপ চিকিৎসালয়সমূহ ভাল হৈছে বুলিও ক'ব পৰা যায়